হয় মাংস দোকানী হয়নে অঁ মোক অলপ মাংসৰ দৰকাৰ হৈছিল মানে মোক আপোনাৰ দহ কেজি মান মাংসৰ দৰকাৰ হৈছিল মোৰ মানে এখন বিয়া আছিল আপোনালোকৰ দামটো কিমান হৈ আছে এতিয়া পাৰ কেজি মোক ব্ৰইলাৰ মাংস লাগিছিল মোক গোটা লাগিছিল গোটা গোটা গোটা পঁয়সত্তৰ গোটা আৰু কাটাতো কিমানকৈ পৰিব কটাটো দুশকে আপুনি অলপ কমাব নোৱাৰিনে মই মই নাই মই মই দহ কেজি এতিয়া কৈছোঁহে মোৰ বাঢ়িবও পাৰে মানে সেইকাৰণে হয় সেইকাৰণে আপোনাক কৈছোঁ মানে অলপ দামটো কম কৰিব পাৰিলে ভাল আছিল ওৱান এইটটিকেহে পাৰিব নেকি আপুনি আপুনি এশ ষাঠিকে ৰাখিব তাতকৈ কমাব নোৱাৰে নেকি এনেই আপোনালোকে হোম ডেলিভাৰী দিয়ে নে আমি আমি গৈ আনিব লাগিবগে আমাৰ আমাৰ এড্ৰেছটো হ'ল কাৱৈমাৰী চলচলী মোক লাগিছিল আপোনাৰ ছাব্বিছ তাৰিখে আপোনালোকে হোম ডেলিভাৰীৰ কাৰণেও চাৰ্জ লয় নেকি

আচ্চা আচ্চা আচ্চা ঠিক আছে অ'কে

ঠিক আছে ঠিক আছে হ'ব থেংক ইউ